মই ভ্ৰমণ কৰা এটি বিশেষ সুন্দৰ স্থান হৈছে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ইয়াতে বহুতো ঐতিহ্যমণ্ডিত মন্দিৰ আছে আৰু ইয়াতে এভাগ উমানন্দ মন্দিৰ আছে যিভাগ ছয়মাহ পানীৰ ওপৰত আৰু ছয়মাহ পানীৰ তলত থকা বুলি আমি সকলোৱে জানোঁ ইয়াতে এভাগ শিৱলিংগৰ নোহোৱা হোৱাত ইয়াক গুপ্তকাশী বুলিও জনা যায় ইয়াতে বহুত দূৰ দূৰণিৰ পৰা ব্যক্তিসমূহ আহি ইয়াত এই জেগা ভ্ৰমণ কৰে আৰু এই জেগাত বিশেষকৈ পিকনিক আদিও খোৱা হয় সকলো দিশৰ মানুহৰ সমাগম ঘটে ইয়াতে আৰু বিভিন্ন ধৰণৰ এ এটি ঢিপ আছে যিটো ঢিপত মানে সকলোৱে বহি পেলাই পিকনিক খাব পাৰে তাৰপিছত ইয়াৰ পৰিৱেশ অতি সুন্দৰ ফিৰিৰে ইটো পাৰলৈ গ'লে ইয়াৰ কাজিৰঙা দেখিবলৈ পোৱা যায় ইয়াতে বিভিন্ন ধৰণৰ জীৱ জন্তু আদিও দেখিবলৈ পোৱা যায় এশিঙীয়া গড় আদিও পৰিলক্ষিত হয় আৰু ইয়াতে বহুতো ধুনীয়া মনোমোহা দৃশ্য আমি পৰিলক্ষিত কৰিছোঁ